সৰুৰে পৰা পাকঘৰৰ সৰু সুৰা ইটো সিটো কামৰ লগত জড়িত আছিলোঁ যদিও কেতিয়াও ৰন্ধা বঢ়াৰ লগত জড়িত হোৱা নাছিলোঁ ক্লাছ ছেভেন এইট মানৰ পৰাহে চাগৈ কেতিয়াবা পাকঘৰত কিবা ৰান্ধিছোঁ মানে কেতিয়াবা হয়তো চাহ বনাইছোঁ বা কিবা সৰু সুৰা কাম কৰিছোঁ কিন্তু এনেকুৱা একো বিশেষ বনোৱা নাছিলোঁ চ' মোৰ প্ৰথমবাৰ ৰন্ধাৰ অভিজ্ঞতা বুলি ক'লে মই মোৰ ডিগ্ৰীৰ সময়ছোৱাত প্ৰথমবাৰৰ কাৰণে চিকেন বনাইছিলোঁ আৰু মই মোৰ সেই অভিজ্ঞতাটো ইয়াত ক'ব বিচাৰোঁ চিকেন কেতিয়াও বনোৱা নাছিলোঁ কিন্তু মই মোৰ মা বা দেউতাক বনোৱা দেখিছিলোঁ আৰু আমাৰ দেউতাই খুব ভাল চিকেন বনায় তো মই মোৰ চিকেন বনোৱা যিটো মানে চিকেন বনোৱা মই মোৰ দেউতাৰ পৰা শিকিছোঁ ক'ব গ'লে কি সদায় অৱজাৰ্ভ কৰিছিলোঁ কেনেকৈ দেউতাই বনায় কি কৰে কিন্তু কেতিয়াও নিজৰ ঘৰত পাকঘৰত বনাব চেষ্টা কৰা নাছিলোঁ আগতে কিন্তু ডিগ্ৰীৰ সময়ছোৱাত এবাৰ মই প্ৰথমবাৰৰ কাৰণে মই চিকেন বনাইছিলোঁ আৰু মোৰ সেই অভিজ্ঞতাটো সদায় থাকি যাব মনত যিহেতু মই প্ৰথমবাৰৰ কাৰণে বনাইছিলোঁ অলপ ভয় খাইছিলোঁ কাৰণ কেতিয়াও ঘৰত বনাই পোৱা নাছিলোঁ মোৰ লগৰ কেইজনীয়ে কৈ আছিল যে মই বনাব লাগে তো মই বনাবতো গৈছিলোঁ কিন্তু খুব ভয় খাইছিলোঁ যে ভাল হ'বনে নাই কেনেকুৱা হ'ব তো দেউতাই যেনেকৈ বনাইছিল মানে মই মনত ৰাখি সেনেকৈয়ে বনাইছোঁ কষ্টও কৰিছোঁ ভয় খাইছিলোঁ যদিও ভালকৈ বনাবলৈ ট্ৰাই কৰিছিলোঁ আৰু বহুত ভাল হৈছিল আজিও মোৰ লগৰ কেইজনে সেই সোৱাদৰ কথা কয় যে মই খুব ধুনীয়া চিকেন বনাব জানো আৰু সেই অভিজ্ঞতাটো সঁচাকৈ মোৰ প্ৰিয় হৈ থাকি যাব